শিক্ষা হৈছে আমাৰ জীৱনৰ এটা অবিছেদ্য অংগ শিক্ষাৰ অবিহনে আমাৰ শিশুৰ ভৱিষ্যত অন্ধকাৰ হৈ পৰে সেয়েহে শিক্ষা প্ৰত্যেক শিশুৰ বাবে অতি প্ৰয়োজনীয় বিশেষকৈ গ্ৰাম্য অঞ্চলত শিক্ষা উন্নত মানদণ্ড সদায় উন্নত কৰিবলৈ আমি চেষ্টা কৰিব লাগে কে আৰু কেনেকুৱা ধৰণেনো শিক্ষাদণ্ড শিক্ষাৰ মানদণ্ড উন্নত কৰিব পাৰি তাৰ কিছুমান উপায় হৈছে এনেকুৱা ধৰণৰ যে মাধ্যমিক স্কুলবোৰৰ বৈষয়িক অৱস্থা উন্নত কৰি তোলাৰ কাৰ্যকৰী আঁচনি প্ৰস্তুত কৰি তুলিব লাগে উন্নত গুণমানৰ শিক্ষা নিশ্চিত কৰি তুলিবলৈ এই স্কুলবোৰৰ শৈক্ষিক পৰিৱেশ উন্নত কৰিব লাগে লগতে দুৰ্বল স্কুলবোৰৰ প্ৰশাসনীয় ব্যৱস্থা উন্নত কৰি তুলিবৰ বাবে পৰিচালন সমিতিবোৰ অধিক শক্তিশালী কৰি তুলিব লাগে এনে সমিতিবোৰত চৰকাৰৰ অনুসুচিত প্ৰভাৱ গুচাব লাগে স্কুলত শিক্ষক নিযুক্তিৰ ব্যৱস্থা উন্নত কৰিব লাগে স্কুলবোৰত উপযুক্ত প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক নিযুক্তি দিব লাগে তেওঁলোকৰ দৰমহা বৃদ্ধি তথা নিয়মীয়া কৰাৰ উপৰিও চাকৰিৰ অন্যান্য সা সুবিধাসমূহ বৃদ্ধি কৰিব লাগে যাতে শিক্ষকতা বৃত্তিৰ প্ৰতি সমাজৰ মানুহৰ আকৰ্ষণ বাঢ়ে মাধ্যমিক শিক্ষাৰ চৰকাৰী পৰিদৰ্শন কাৰ্য অধিক উন্নত আৰু নিয়মীয়া কৰি তুলিব লাগে এই পৰিদৰ্শকসকলে শিক্ষকসকলৰ লগত ঘনিষ্ঠ যোগাযোগ ৰক্ষা কৰি শিক্ষাৰ নতুন নীতি আৰু পদ্ধতিবোৰৰ লগত পৰিচয় কৰাই দিব লাগে অসমৰ যিসমূহ শিক্ষা বিভাগ শিক্ষা বিজ্ঞান আৰু কাৰিকৰী বিজ্ঞানমুখী কৰি তুলিব লাগে বিজ্ঞানৰ বিষয়সমূহ অধ্যয়নৰ প্ৰতি অধিক তৎপৰ হ'ব লাগে আৰু এই ক্ষেত্ৰত বিষয় শিক্ষকসকলৰ ব্য়াপক প্ৰশিক্ষণ কৰ্মশালা অধ্যয়ন আৰু আলোচনা চক্ৰ আদিৰ আয়োজন কৰিব লাগে মাধ্যমিক শিক্ষা বৃত্তিমূলক কাৰণৰ বাবে শেষতীয়াকৈ ঊনৈছশ ছয়াশী চনৰ জাতীয় শিক্ষা নীতিত গ্ৰহণ কৰা প্ৰভাৱসমূহ কাৰ্যকৰী কৰাৰ ব্যৱস্থা কৰিব লাগে এই ক্ষেত্ৰত অৰ্থকে আদি কৰি দেখা দিয়া অন্তৰায়সমূহ গুচোৱাৰ সকলো ব্যৱস্থা কৰিব লাগে বিত্তীয় শিক্ষাৰ কৰ্ম নিযুক্তিৰ নতুন নতুন সম্ভাৱনীয়তাসমূহ চৰকাৰ আৰু সংশ্লিষ্ট কতৃপক্ষই উদ্ভাৱন কৰিব লাগে গাঁও অঞ্চলত কৃষিভিত্তিক শিল্পকেন্দ্ৰ আৰু আৰু নগৰ অঞ্চলত আধুনিক জীৱনৰ প্ৰয়োজনীয়ভিত্তিক শিল্প প্ৰশিক্ষণ ব্যৱস্থা কৰিব লাগে ইংৰাজী আৰু অসমীয়া মাধ্যমৰ স্কুলবোৰৰ মাজত থকা শৈক্ষিক দিশৰ ব্যৱধান হ্ৰাস কৰি তুলিব লাগে ইয়াৰ বাবে ল'ব লগা প্ৰয়োজনীয় ব্যৱস্থাসমূহ চিনাক্তকৰণ কৰি তাক দ্ৰুতভাৱে কাৰ্যকৰী কৰি তুলিব লাগে অসমীয়া মাধ্যমৰ স্কুলবোৰত ইংৰাজী বিষয় উন্নত পদ্ধতিৰে শিক্ষা দিয়াত জোৰ দিব লাগে ইয়াৰ বাবে শিক্ষকসকলৰ মাজত আলোচনা চক্ৰ কৰ্মশালা আৰু প্ৰশিক্ষণ শিবিৰ আদিৰ স্থাপনৰ ব্যৱস্থা কৰিব লাগে স্কুলৰ শিক্ষা ব্যৱস্থা নিয়মীয়া বিধৰ কৰি তুলিবৰ বাবে শৈক্ষিক দীনপঞ্জী প্ৰস্তুত কৰি তুলিব লাগে ইয়াৰ বাবে সংশ্লি সনখিষ্ট সকলো কৰ্তৃপক্ষৰ লগত যোগাযোগ স্থাপন আৰু আলোচনা বিলোচনা কৰিব লাগে